হেল্লো দাদা এইটো প্ৰনিতা হোটেলত লাগিছে নেকি নলবাৰীত

মই চিন্ময় কলিতাই কৈ আছো টিহুৰ পৰা এ আপোনালোকৰ দোকানত মানে কি কি আইটেম আছে জনাব নেকি মানে দুপৰীয়া খোৱাৰ কাৰণে মইও অৰ্ডাৰ দিম বুলি ভাবিছিলো ইণ্ডিয়ান কি কি আছে কওঁকচোন আৰু শুনকচোন এই বাকী চাইনিজ ইটালিয়ান এইবিলাক খাদ্য পাম নেকি

হ'ব ইটালিয়ান বাৰু এতিয়া নালাগে মই এই কেইটামান ইণ্ডিয়ান ডিছ মই কৈ আছো এইকেইটা আপুনি লিখি লওক

এনেই ষ্টাৰ্টাৰ হিচাপে আপোনাৰ চিকেন পকৰা দিব দুটা দুটা পেক কৰি দিব আৰু হেভি লাঞ্চ হিচাপে আপোনাৰ মটন বিৰীয়ানি তাৰ পিছত চিলি চিকেন তাৰ পিছত চিকেন হাইদাৰাবাদি বাটাৰ মচলা এটা দিব বাটাৰ মচলা দুটা পেক কৰি দিব আৰু আপোনাৰ চুইট ডিছৰ কাৰণে আপোনাৰ পনিৰ হ'ব নেকি এইটো হয় আৰু গুলাব জামুন আপোনাৰ এই দহটা পেক কৰি দিব

আৰু আপুনি চাইনিজ হিচাপে আপুনি হেৰি চাওমিন চিকেন চাওমিন দিব চিকেন চাওমিন প্লাছ মিক্স কৰি দিব এইটো পনীৰ এগ

ঠিক আছে আপুনি এই যিকেইটা আইটেম ক'লো এইকেইটা আপুনি দুটা দুটাকৈ পেক কৰি দিব আৰু যিটো পেমেণ্ট হয় সেইটো মই আপোনাক অনলাইন দি দিম হয় আপুনি মোৰ এড্ৰেছটো লিখি ল'ব টিহু ৱাৰ্ড নং থ্ৰি হয় আপুনি টিহুৰ চকৰ পৰা সোমাই আহিব টিহু টাউনলৈকে তাৰ পিছত আপুনি টিহু পুলিচ ষ্টেচন পাব পুলিচ ষ্টেচনৰ ৰাইট চাইদে যিটো ৰাষ্টা সোমাই আহিছে হয় সোমাই আহি পিনে আপুনি হৰি মন্দিৰৰ ফ্ৰণ্টতে মোক কল কৰিব হ'ব মই আপোনাক পইছাটো অনলাইন পেমেণ্ট কৰি দি দিম ঠিক আছে দিয়ক হ'ব